ব্যৱসায়ৰ দিশত অসমীয়া মহিলাসকল যথেষ্ট আগবাঢ়িছে যেনে এই আচাৰ আদি কৰি ঘৰতে তৈয়াৰ কৰি বিক্ৰী কৰে বা ঠিক কাপোৰ কানি ঘৰতো প্ৰস্তুত কৰে বা কিনি আনি বেপাৰ বাণিজ্য কৰে বিভিন্ন গহনাবিলাক আজিকালি

পঢ়িও উপকৃত হৈছে গতিকে এই ক্ষেত্ৰত মোৰ মতামত ভাল লাগিছে বেয়া নহয় মই ভাল পাইছোঁ